যোৱা বছৰৰ এটা ঘটনা মই আজিলৈ পাহৰিব পৰা নাই যোৱা বছৰ সেই ঘটনাটো পোন্ধৰ আগষ্টত হৈছিল ঘটনাটো মানে এনেকুৱা পোন্ধৰ আগষ্টত আমি আমাৰ লগৰবোৰে এদিন গোটেইকেইটাই বাইক কাৰ এইবোৰ লৈ পেলাই এদিন আমি ক'ৰবালৈ দূৰণিলৈ যাওঁ বুলি ওলাই গ'লোঁ আমি তেতিয়ালৈকে সিদ্ধান্তই ল'বপৰা নাছিলোঁ যে আমি ক'ত যাম কিন্তু হঠাতে আমি যাওঁতে যাওঁতে মিছামাৰী হৈ তেজপুৰ মিছামাৰী হৈ যাওঁতে যাওঁতে আমি অৰুণাচল পৰ্বতৰ ওচৰ পালোঁগৈ আমি ভাবিছিলোঁ পৰ্বতৰ ওপৰত গৈ থাকিলে আমি কি পাম সেইটো সময়ত অলপ অলপ বৰষুণো দি আছিল হ'লেও আমি ভয় নকৰাকৈ আমি গোটেই লগৰবোৰ সিদ্ধান্ত কৰিলো যে আমি পৰ্বতৰ ওপৰত আমি গৈ থাকিম যোৱাৰ পিছত আমি সকলোবোৰ ওলালোঁ সিফালেই পৰ্বতৰ পৰ্বতৰ ৰাস্তাইদি আমি গোটেইবোৰ যোৱা আৰম্ভ কৰিলোঁ গৈ থাকিলোঁ গৈ থাকিলোঁ যাওঁতে যাওঁতে দেখিলো বৰ যেতিয়া মই চাৰিওফালে চালোঁ দেখিলোঁ যে বহু বাহ বৰ সুন্দৰ দৃশ্য সেই পাহাৰৰ ওপৰৰ পৰা অলপ অলপ বৰষুণ দি থকাৰ সময়ত তললৈ চাইছিলো এটা একদম ধুনীয়া ঝৰ্ণা নদী বৈ আহিছে তাতে আৰু পৰ্বতৰ ওচৰত ডাৱৰবোৰ দেখা গৈ আছে ধুনীয়া ধুনীয়া ধুনীয়া ধুনীয়া ফুলবোৰ ফুলি আছে আৰু লগত পানী বৰষুণ পৰি আছে খুব সুন্দৰ এটা দৃশ্য মই দেখিবলৈ পালোঁ মই ভাবিলো তেতিয়া আৰু ৰাস্তাত যদি আমি গৈ থাকোঁতে এনেবোৰ দৃশ্য দেখিছোঁ তেতিয়াহ'লে নিশ্চয় আমি আৰু ওপৰত গ'লে আমি খুব ধুনীয়া দৃশ্য দেখা পাম আৰু তাতকৈ বেছি কিবা ভাল দেখা পাম ত' সেই বুলি ভাবি আমি গৈ থাকিলোঁ গৈ থাকিলোঁ যাওঁতে দেখিলোঁ ৰাস্তাৰ মাজতে লেণ্ড শ্লাইডিং হৈ আছিল ভূমিস্খলন হৈ আছিল ভূমিস্খলন হৈ থকাততো এতিয়াটো যোৱা খুব দিগদাৰ হ'লেও আমি হাৰ মনা নাই আমি গোটেইবোৰ যামেই বুলি আমি ওলালোঁ গ'লোঁ যেন যেন তেন আমি চেষ্টা কৰি আমি সেই ৰাস্তাত লাহে লাহে সেই এটা একা বেকা ভূমিস্খলন হৈ থকা বাটেদি আমি গৈ থাকিলোঁ আৰু গৈ থাকিলোঁ যাওঁতে যাওঁতে যেতিয়া লাষ্টত এটা এটা জেগা পালোঁগৈ সেইটোৰ নাম আছিল দৈমাৰা সেই জেগাটো যোৱাৰ পিছত যে কৈছো ইমান ধুনীয়া ইমান ধুনীয়া এটা জেগা পৰ্বত আছিল নদী আছিল সকলো ফালৰপৰা খুব সুন্দৰ ঠাই